অঁ পৰী শুনি আছোঁ ক মাতটো কেলে এনেকুৱা লাগিছে বহুত চিন্তাত থকা নিচিনা লাগিছে যে অঁ পৰীক্ষা পালেহিয়ে তাকে

হয় দে তোৰ পঢ়া শুনা ঠিকে চলিছে অঁ হয় নেকি কি হৈছে বুলি ক'লি অঁ মানসিক চাপ সেইটো বহুত হয় এইবিলাক বহুত বেয়া জাননে ইমান চিন্তা নকৰিবি জান পঢ়া শুনাক লৈ অকণমান নিজৰ নিজক সময় দে পঢ়া শুনাৰ মাজতে খোৱা বোৱাবিলাক নিয়মিতভাৱে কৰ তোৰ ভাল লগা কিছুমান কাম কৰ তাৰ মাজতে তোৰ ধৰ চিনেমা চাই ভাল লাগে তোৰ কিবা এখন উপন্যাস পঢ়ি ভাল লাগে হয় অঁ অকণমান তই মই এইটো কোৱা নাই যে তই দিন ৰাতি খেলি থাক বা চিনেমা চাই থাক সেইটো কোৱা নাই তই ধৰ পঞ্চল্লিছ মিনিট পঢ়িলি এঘণ্টা পঢ়িলি

অঁ তাই তই তাৰ লগতে আৰু এটা কাম কৰিব লাগিব তই প্ৰথম কথা হৈ গ'ল তই খোৱা বোৱাটোত গুৰুত্ব দিব লাগিব

আৰু একদম তই পানীটো একদম অঁ নিয়মিতভাৱে পানী খা খুব বেছি পৰিমাণে

অঁ অকণমান ব্যায়াম কৰিবি চাবি সকলোখিনি ঠিক হৈছে ভাল হ'ব দে